আমাৰ ইয়াত ভৌগোলিক বৈচিত্ৰই কৃষকসকলক প্ৰভাৱ নেপেলোৱা নহয় প্ৰভাৱ পেলায় আমাৰ ইয়াত ধৰক বতৰ অনুকূল বতৰ থাকে ধৰক কেতিয়াবা আপোনাৰ এনেকুৱা হয় এই বোলে আমাৰ ইয়াত মানে জেগাই জেগাই ঠায়ে ঠায়ে আপোনাৰ বানপানী হয় বানপানী হ'লে আমাৰ কৃষকসকলৰ যথেষ্টখিনি লোকচান হয় খেতি বাতিৰ পৰা আদি কৰি আপোনাৰ গাই গৰুৰ পৰা আদি কৰি গোটেই চব লোকচান হয় এ এনেকুৱা হয় মানে আপোনাৰ বছৰি মানে ধৰক যিটো তেওঁলোকৰ খৰচ খেতি কৰোতে যেতিয়া পানী হয় খেতি বা বৰষুণো নহয় কেতিয়াবা এনেকুৱা ধৰণৰ বতৰ আহে বোলে বৰষুণ নাই বোলে এইবাৰ বৰষুণ নাই বুলি ক'লেতো পথাৰত আৰু কি ধৰণে কেনেধৰণে খেতি কৰিব তেনেকুৱা মানে ধৰক আপোনাৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আমাৰ কৃষকসকল মই ভাবোঁ বতৰ বতৰৰতো বতৰে আজি যিটো বিধি পথালি দিয়ে সেইটোক লৈ পিনে এতিয়াতো আমাৰ হাতততো এইটো একো নাই ন ক'বলৈ গ'লে সেইটো নেচাৰেলি যিটো হ'ব হ'বই এতিয়া কি কৰিব বিশেষকৈ মানে আপোনাৰ কৃষকসকলৰ মানে ব বহুতখিনি লোকচান হয় গতিকেলৈ সেই লোকচানখিনিনো ভৰণ পোষন দিব কোনে চৰকাৰে দিব লাগিব চৰকাৰে কৰিব লাগিব কাৰণ তাৰ বাহিৰেতো বেলেগৰ উপায় নাই সা সাধ্য নাই কাৰো এই মানে আপোনাৰ সঁচা কথা ক'বলৈ গ'লে আমাৰ আজিকালি কৃষকসকলে খেতি কৰিবলৈ এৰি এৰা নিচিনাই হৈছে কাৰণ কেলৈ আজি গাঁঠিৰ ধন ভাঙি পিনে আপোনাৰ খেতি বাতি এটা কৰিব তাত যদি আপোনাৰ বতৰে বিধি পথালি দিয়ে তেওঁলোকৰো মন ভাঙি যায় খেতি কৰিবলৈ মন নাইকিয়া হয় আৰু অৰ্থনীতিতটো এইটো আপোনাৰ জুৰুলা কৰেই মানুহক সেই অৰ্থনীতিটোক লৈ পেলাই আকৌ সিহঁতে মানে বস্তুখিনি ৰিকভাৰ কৰিবলৈ তেখেতলোকৰ আকৌ সেই চেকেণ্ড টাইম মানে হেৰি সাহস নহয় গৈ গতিকেলৈ সেইটো কাৰণে লাহে লাহে খেতিটো মানে আমাৰ ইয়াত এনেকুৱা ধৰণৰ মই য'ত বসবাস কৰোঁ মানে তাৰ জেগাৰ কথা কৈছোঁ বাকী অঞ্চলৰ কথা মই ক'বলৈ যোৱা নাই আমাৰ ইয়াত মানে মানুহবিলাকৰ মন ভাঙি যোৱাত মানে ধৰক খেতি কৰিবলৈ প্ৰায় প্ৰায় বাদেই দিয়া নিচিনা হৈছে এনেকে ধৰণৰ আপোনাৰ এতিয়া ভৌগোলিক বৈচিত্ৰই কৃষকসকলক মানে তেনেধৰণে প্ৰভাৱ দিয়ে কৰিছে বুলি মই ভাবোঁ আৰু এই ক্ষেত্ৰত সহায় সহযোগীতা চৰকাৰৰ বাহিৰে বেলেগ কোনেও কৰিব নোৱাৰে